অঁ হয় কওকচোন অঁ হয় হয় কোনে কৈছে বাৰু অঁ কওকচোন আপোনাক মই কিদৰে সহায় কৰিব পাৰোঁ মই যে আছোঁ দেই এনেই অলপ ওলাই গৈছিলোঁ আহি মেলি এতিয়া এনেই আৰু বিচনাতে শুই আছোঁ আৰু চাহ খাই কওকচোন

অঁ পাৰিম বাৰু ক'ৰ পৰা কৈছিলে আপুনি অঁ খোৱাং কোন জেগাৰ পৰা কৈছে অঁ অঁ কি খেতি কিমান আছে আপোনাৰ দছ বিঘা নহ্ আগতে খেতি কৰিছেনে নে প্ৰথম এইবাৰ অঁ আপুনি যেতিয়া মানে এইটো কি বুলি কয় আগতে আপোনাক এতিয়া দছ বিঘা কৰিব আপুনি নতুনকৈ তাৰপৰা আগতে কিমান আছিলে এতিয়া আগৰখিনি আৰু এতিয়াখিনি আপুনি ইমা ইমানখিনি খেতি কৰিবলৈ পাৰিব

অঁ ঠিকেই আছে বাৰু এইটো কি বুলি কয় এনেকৈ খেতি কৰিবলৈ পৰা সুবিধা আছে ঘৰত মানে ট্ৰেক্টৰ কিবা কিবি নে গৰু আছে এনেই খেতি কেনেকুৱা হয় বাৰু ধান কিমান আছে অঁ এতিয়াতো কবি আলু পিঁয়াজ সেইবোৰতো ভালেই হ'ব আৰু কৰিলে শাকনিবাৰী আছে নেকি আপোনাৰ ক'ত আছে অঁ কিনাৰত নহ্ তাৰপৰা এইটো কি বুলি কয় শাকৰ খেতি এনেই কেনেকৈ কিমান কৰে মানে মাটিৰ বিঘা বহুত আছে চাগে নে ব বাৰী ডাঙৰ ভালে হৈছে মানুহ কিমান লগাইছে মানুহ কিমান লগায় আপোনাৰ ফেমিলি কিমান আছে ফেমিলি মেম্বাৰ ফেমিলি মেম্বাৰ কিমান ছজন নহয় এইটো কি বুলি কয় আপুনি মানুহ লগায় নিজেও কৰে কিন্তু তাহাঁতকতো কিবা দিব লাগে চাগে মাহৰ মূৰত কিমানকৈ দিয়ে

ধান ধান ধানৰ সেই খেতি কৰি বিজনেছ কৰে নে কি বিকেনে ঘৰতে থৈ ৰখায়

ঘৰত মিল আছেনে ধান বনোৱা আছে থিকে আছে আপুনি যে ক'লে পইচা লাগে বুলি এনেই কিমান মানে কিমানকৈ লাগে বাৰু পইচা কিমান এতিয়া আপোনাৰ এইটো কি বুলি কয় আপুনি পইচাখিনি তাৰপৰা আপুনি কাগজ পত্ৰ কৰিব লাগিব নহয় হয় আপোনাৰ ঘৰৰ দলিল লাগিব তাৰপৰা আপোনাৰ মানুহজনীৰ ছিগনেচাৰ তাৰপৰা আপোনাৰ তাৰপৰা আকৌ আপুনি যেতিয়া পইচা ল'ব আপোনাৰ আকৌ আপোনাৰ মাটি তাৰপৰা এইফালে খেতি এই এইটো কি বুলি কয় আপোনাৰ এইটো কি শাকৰ শাকনিবাৰী সেইবোৰ থ'বগৈ লাগিব পইচা আপুনি হাঁ হাঁ হাঁ অঁ চাবগৈ লা লাগিব কিন্তু হেৰি নহয় তাৰ আগতে আপুনি আহিব মানে মই যাম বাৰু তাৰ আগতে তাৰ আগতে আপুনি মোক আপোনাৰ ডকুমেণ্টবোৰ দিব লাগিব নহয় আপোনাৰ ছিগনেচাৰ লাগিব ফটো লাগিব দলিল লাগিব গতিকে আপুনি এইটো কি আপুনি শাকনিবাৰীত এইটো কি বুলি কয় এইটো নদীৰ এনে কিনাৰতেনে নে যাব লাগিব মানে পানী যোগান নিব লাগেনে পানী যোগান দিব লাগে নহয় শস্যত তাৰপৰা ধাননি এই খেতিপথাৰত পোকে চোকে ধৰেনে এনেই দৰৱ পাতি এইবোৰ দিয়া হয়নে ইউৰিয়া চিউৰিয়া অঁ ঠিকেই তেনেকৈ বাৰু অঁ আপোনাৰ ডাঙৰ ট্ৰেক্টৰ সৰু ট্ৰেক্টৰ দুইজনেই আছেনে অঁ পাৰিলে তেনেকুৱা এখন ল'বলৈ পাৰিব মোৰ পৰাই মোৰ মানে বেলেগে আছে এই একো এক লাখ দুই লাখ তেনেকৈ পাই যাব সেইবোৰ আপুনি কিস্তি হিচাপত ল'বলৈও পাৰিব যদি লওঁ বুলি ভাবে তেনেকুৱা আৰু যদি লয় মোক এনেকৈ কণ্টেক্ট কৰিবলৈ পাৰিব বা নহ'লে মই হ'লেও বেলেগত তেনেকৈ কণ্টেক্ট কৰি দিব পাৰিম তেতিয়া আপুনি খেতি কৰিব খেতি আপুনি যদি আপোনাৰ বা মানুহ বোলে কিবা বোলে অসুবিধা হ'ল বা কিবা হ'ল তেনেকৈয়ো পাৰিম মই মানুহ পঠাবলৈ

তেনেকৈ পাব মোৰো এনেই সবেই সুবিধা আছে বাৰু ঠিক নাই নাই নাই খোৱা এতিয়া আপুনি হেৰি কৰিব এইটো কি বুলি কয় অহাৰ আগত মানে মোক সেই ফোন কৰি ল'ব ফোন কৰি মেলি হেৰি কৰি ল'ব হা অঁ ঠিক আছে তুমি মোক কণ্টেক্ট কৰিবা অহাৰ আগত অঁ ঠিক আছে অঁ অঁ